স্বাস্থ্য সেৱা ব্যৱস্থাৰ বাবে বিভিন্ন ধৰণৰে পুঁজিৰ যোগান ধৰা দেখা যায় বিশেষকৈ পোন প্ৰথমতে স্বাস্থ্য স্বাস্থ্য সেৱাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰে তাৰপাছত সেই আঁচনিসমূহ কাৰ্য্য ক্ষেত্রত ৰূপায়ন কৰিবলৈ বিভিন্ন ধৰণৰে পুঁজিৰ যোগান ধৰে এই পুঁজিসমূহ যোগান ধৰাৰ আগমূহুৰ্ত্তত পোন প্ৰথমতে আঁচনিখন কেবিনেটত উৎথাপন কৰা হ'ব তাৰপাছত কেবিনেটত উৎথাপন কৰাৰ পাছতে এইখন যেতিয়া আইনত পৰিণত হ'ব সেই আইন আইনখনৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ পুঁজি ব্যৱস্থা কৰি পেলাই জনস্বাস্থ্য সেৱাৰ বাবে মুকলি কৰি দিয়ে স্বাস্থ্য সেৱা খণ্ডৰ উন্নতিৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে বিশেষকৈ এশ আঠ সেৱা এম্বুলেঞ্চ সেৱা মৃত্যুঞ্জয় সেৱা আদিৰ দৰে বিভিন্ন ধৰণৰ সেৱা গ্ৰহণ কৰিছে হাতত লৈছে লগতে বৰ্তমান সময়ত বিশেষকৈ এখন খুব জনপ্ৰিয় আঁচনি অতল অমৃত অভিযান যিখনে পাঁচ লাখ টকালৈ ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্যৰ যোগান ধৰিছে